হয় মোৰ এজন অতিকৈ প্ৰিয় লেখক আৰু বৰ্তমানৰ এই সময় চোৱাৰ অতিকৈ জন অতিকৈ জনসমাদৰ লাভ কৰা এজন লেখক হৈছে কৌশিক নন্দন বৰুৱা আৰু তেওঁ অতিকৈ যুৱ প্ৰজন্মৰ মাজত আৰু লেখক পঢ়ুৱৈসকলৰ মাজত অতিকৈ সমাদৰ লাভ কৰিছে কৌশিক নন্দন বৰুৱাই প্ৰথমতে তেওঁৰ লেখনি আগবঢ়াইছিলে তেওঁৰ ফেচবুক পেজত আৰু তাৰপিছত তেওঁ সেই লেখনিখিনি এখনি কিতাপ আকাৰে তেওঁৰ আগবঢ়াইছিলে আৰু তেওঁৰ অতিকৈ প্ৰিয় অতিকৈ সাৱলীল অতিকৈ মনোৰম সেই কিতাপখনেই হৈছে নিৰিবিলি এক নিৰৱ এক নিৰৱ কাহিনী আৰু কৌশিক নন্দন বৰুৱা সেই উপন্যাসখনৰ পাছতে তেওঁ সৰা ফুল নামৰ এখন গল্প পুথি তেওঁ ৰচনা কৰিছে আৰু যথেষ্ট সমাদৰ লাভ কৰিছে পঢ়ুৱৈ সমাজৰ মাজত কৌশিক নন্দন বৰুৱাই সেই যিখন নিৰিবিলিৰ কথা ক'বলৈ ওলাওঁতে তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ যিখিনি পাৰ বিশ্ববিদ্যালয় আলম কৰি তেওঁ সেই উপন্যাসখিনি লিখিছিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী বন্ধু সেই বন্ধুৰ সেই দলৰ মাজৰ এজন হৈ তেওঁ এজন যেন তেওঁৱেই এজন হৈ তেওঁ তেনেকৈ তেওঁ কিতাপখন লিখা সহায় কৰি লিখা লিখিছিলে সেই কৌশিক নন্দন বৰুৱাই লিখা সেই কিতাপখন অতিকৈ মননশীল অতিকৈ ভাললগা আৰু বন্ধু বন্ধুবৰ্গৰ মাজত অতিকৈ প্ৰিয় কিতাপ হৈ পৰিছিলে মই যেতিয়া যেতিয়া মই এম এ পঢ়ি আছিলোঁ সেই কিতাপখন পঢ়িছিলোঁ কিতাপখন যথেষ্ট ভাল লাগিছিলে আৰু মোৰ বন্ধুবৰ্গৰ মাজতো যথেষ্ট সমাদৰ লাভ কৰিছিলে সেই কিতাপখন আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত সৃষ্টি হোৱা কিতাপ সেই তেজপুৰ বিশ্ববিদ্যালয় আলমলৈ লিখা সেই কিতাপখনৰ আছিল তিনিজন বন্ধুৰ বিশেষকৈ তিনিজন বন্ধুৰ মাজৰ সেই ঘটনাখিনি তাৰ উপৰিও উপঘটনা সৃষ্টি হৈছিলে বিশেষকৈ তাত দুটা তাত থকা চৰিত্ৰ আছিলে সন্ধ্যা তেনেকৈ তাৰপিছত অনুৰণ তেনেকৈ সেই চৰিত্ৰকেইটা অতিকৈ মনত মানে আকৰ্ষণ কৰিছিলে সেই বন্ধুত্বৰ এনাজৰী আৰু বিশ্ববিদ্যালয় এখনত গৈ কেনেকৈ মানে নিজক চোৱা নিজৰ সপোন নিজৰ কষ্ট এই সেই সেই সকলোখিনি তাত দেখুওৱা হৈছিলে তাত থকা সেই হোষ্টেল কেন্দ্ৰিক পৰিৱেশ সেই পৰিৱেশখিনি তাত অতি মনোৰমভাৱে আছিলে আৰু তাত আছিলে এটা মৰম প্ৰেম ভালপোৱা বন্ধুত্ব সেইখিনি সেইখিনি যথেষ্ট ভাল আছিলে আৰু তাত তাত যিখিনি আমাৰ আছিলে কা আন্দোলনৰ সময়খিনি কা আন্দোলনৰ সময়খিনিত আমাৰ অসমত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে সেই সেই পৰিৱেশটো পৰিৱেশখিনিত সেই কিতাপখনত বৰ সুন্দৰভাৱে আছে আৰু কা আন্দোলনৰ ফলত আমাৰ অসমৰ জনসাধাৰণ লগতে ছাত্ৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশত সেই ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা হৈছিলে বিশ্ববিদ্যালয়ত কেনেকুৱা হৈছিলে বিশ্ববিদ্যালয় পৰিৱেশৰ মাজত থাকি ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা কেনেকুৱা হৈছিলে সেই আন্দোলন সেই আন্দোলনত প্ৰাণ প্ৰাণ যোৱা সেই সেই ঘটনাখিনি অতি সুন্দৰ আৰু অতি মনোৰমভাৱে তেওঁ কিতাপখনত প্ৰাণ পাই উঠিছে আৰু সেই কিতাপখনৰ যোগেদি আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ যথেষ্টখিনি জ্ঞান লাভ কৰিছোঁ